বৰপেটা জিলাত হ'লিটো বৰ ডাঙৰকৈ পালন কৰা হয় অসমৰ এখন প্ৰসিদ্ধ জিলা হৈছে বৰপেটা আৰু দৌল গোবিন্দ হ'লি বুলি ক'লেহে তোমাৰ ইয়াতে বৰপেটা জিলাতে ডাঙৰ হয় বিভিন্ন জাগাৰ পৰা বিভিন্ন ধৰণৰ মানুহ দৌল চাবলৈ আহে আৰু এই দৌল চাবলৈ আহিলে দৌলত বৰ ভাল লাগে ভিতৰত সোমাই বহাই ঘৰৰ ভিতৰত সোমাই বৰ ভাল লাগে বৰপেটা পালন কৰা হয় আৰু তাত থাকা জাগা গোটেইখন আছে আলহী কোঠাও আছে বৰপেটা জিলাত থাকিব পাৰি দেউল চাবলৈ গ'লে বৰ ভাল লাগে তাতে হ'লীগীত গাই গাই তোমাৰ ইয়াতে চাৰিওফালে ঘূৰি পাকি সেই কৰে আৰু বৰপেটা জিলাত ভাল কৰা হয় বহু দূৰণিৰ পৰা আহে আৰু মানুহগিলাখন বৰপেটা জিলাৰ যিসমূহ তাৰে স্থায়ী বাসিন্দা মানুহ দেশ বিদেশত থাকিলেও তাহান হ'লী বুলি ক'লে সব মানুহে সেই হ'লী দিনাখন তাহোঁন হ'লীৰ আগৰ দিনাখনে আগৰ দিনাখনে তাৰমানে আহিবই তাৰমানে বৰপেটা জিলাত স্থায়ী বাসিন্দা হ'লীত কায়ো নহাকৈ নাথাকে আৰ সব দূৰ দূৰণি সিদিনা কিন্তু আইভাই আগা দিনা আহে আৰু দেৱালী দেৱালীটো বৰপেটা জিলাটো তোমাৰ ইয়াতে দুদিন পালন কৰা হয় দেৱালীটো দুৱাৰমুখত পদূলিৰ আগে আগে তোমাৰ ইয়াতে কলগছ পুতি তাত চাকি বন্তি জ্বলোৱা হয় তাৰপিছত দ্বিতীয় দিনাখনো চাকি বন্তি জ্বলোৱা হয় ঘৰৰ আগত তাৰ পিছত বিহুতো বিহুত তোমাৰ ইয়াতে অসমীয়া মানুহৰ বিহু বুলি ক'লে বেলেগ অসমৰ জাতীয় উৎসৱ হৈছে বিহু বিহু আমি বছৰত তিনিটা পালন কৰোঁ কঙালী বিহু কাতিৰ বিহুক কঙালী বিহু বুলি কোৱা হয় মাঘৰ বিহুক ভোগালী বিহু বুলি কোৱা হয় আৰু বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয় বিহু পালন কৰা হয় কাতিৰ বিহুটোত তাৰমানে বৰ দুখৰ মাজেদি তোমাৰ ইয়াতে পালন কৰা হয় তাৰমানে খেতি ধান পথাৰত থাকে ৰুৱাবোৰে বৰ কষ্টয়ে বাৰিষাৰ সময় খেতিয়কৰ পথাৰত যায় বি বৰ কষ্ট ৰুৱা ৰুব লাগিলে তোমাৰ এক পানী খচি আহি তোমাৰ ইয়াতে খেতি বাতিখনতো কৰা হয় তাৰে পিছত কাতিৰ বিহুত তাৰমানে পালন কৰা হয় ৰুইনিগিলাখনে তোমাৰ ইয়াতে পাথৰৰ পৰা আহে আহি তোমাৰ ইয়াতে বৰ কষ্ট সেইকাৰণে কাতিৰ বিহুক কঙালী বুলি কোৱা হয় তাৰমানে এই পথাৰত এগছী চাকি বন্তি জ্বলাই আৰু পথাৰত খেতি পথাৰত লখিমীক লক্ষীক সেই একোখৰ চাকি জ্বলাই দিয়ে খেতি পথাৰত আৰু মানে কাতিৰ বিহুত ঘৰৰো তাৰমানে মন্দিৰৰ আগত তোমাৰ ইয়াতে চাকি বন্তি জ্বলোৱা হয় কাতি বিহুত তাৰপিছত মাঘ বিহু মাঘ বিহুটো বৰ আনন্দৰ মাজেৰে পালন কৰা হয় মাঘ বিহুটো কাৰণ মাঘ বিহুতো খেতি পথাৰৰ পৰা খেতি শষ্যখণ্ড চপোৱা হয় শষ্যখণ্ড চপোৱাই অনা হয় মানুহৰ বিভিন্ন ধৰণৰ অভাৱ পূৰ হয় তোমাৰ ইয়াতে খেতি পথাৰত কৰাৰ পিছত সেইখিনি আনি তোমাৰ ইয়াতে উৰুকা উৰুকা দিনাখন আৰ লগ হৈ কিছুমানে ঘৰত খানা খায় কিছুমানে পথাৰতো লগ হৈ খানা খায় তাৰে পিছত বহাগ বিহু বহাগ বিহুটো পালন কৰা হয় বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয় বহাগ বিহুটোক ৰঙালী বিহু বুলি কোৱা হয় বহাগ বিহুত তিৰোতাগিলাখনে শালত তাঁতশালত কাপোৰ বোৱে বিহুৱান একোখন প্ৰত্যেকৰ আলহীয়ে মানুহে বিহুৱান এখন তাৰমানে প্ৰত্যেকৰ আলহীকে দিয়া পৰে মামা ভাগিনক সকলোৱে তোমাৰ ইয়াতে দিয়া পৰে আলহীগিলাখনক ইজনে সিজনক এখন বিহুৱান দিয়ে বিহুৱানখনে বহুত মানে চেনেহৰে পালন কৰা হয় তাৰমানে বিহুটো মানে পালন কৰা হয় বিহুটোত তোমাৰ ইয়াতে পালন কৰা হয় বিহুৱানখনে মানে অসমীয়া জাতিটোক তাৰমানে নিজৰ নিজৰ লাগে বিহুৱান এখন দিলে তাৰমানে নিজৰ তাৰমানে আলহী দিলে তাৰমানে নিজৰ নিজৰ তাৰমানে এটা মানে সেই এটা লাগে আৰু মৰম চেনেহটো আহে তোমাৰ ইয়াতে আলহীটোত আহে তোমাৰ ইয়াতে ভাল লাগে তোমাৰ ইয়াতে দিলি প্ৰত্যেক মানুহে আমাৰ অসমীয়া মানুহে বিহুৱান দিয়া পৰে তোমাৰ ইয়াতে বিহু বিহু দিয়া পৰে বিহুৱান প্ৰত্যেকৰ মানুহে বিহু এখন দিয়া পৰে বিহুৱান প্ৰত্যেকেই ইজনে সিজনক এখন বিহুৱান দিয়া পৰে দিলে আৰু ভাল লাগে বিহুৱানখন নিজৰ নিজৰ লাগে আৰু আলহিক দিয়া পৰে আৰু মামা ভাগিন লোক তোমাৰ ইয়াতে বিহুৱান দিয়া পৰে তেতিয়াহ'লে ভালে আৰু বিহুৱান দিয়া বুলি ভালে বিহুৱানখন দিব লাগে আৰু অসমীয়া মানুহৰ এটা জাতীয় নিজৰ এটা বিহুৱানখন সেই লাগে আৰু